এই অঞ্চলটোত প্ৰায় দেখা পোৱা চৰাই হ'ল কাউৰী বগলী কপৌ চৰাই এই ঘৰচিৰিকা পাৰ আৰু ভাটৌ বৰটোকোলা এতিয়া বৰ্তমান বসন্তকাল কুলি চৰাই কেতেকী চৰাইয়ো দেখা পোৱা গৈছে মোৰ প্ৰিয় বুলি ক'লে ভাটৌ চৰাইয়ে হ'ব কাৰণ ভাটৌ চৰাইটোৱে মানুহৰ ঘৰতো পোহা হয় আৰু যেনেকৈয়ে শিকোৱা হয় সি তেনেকৈ মাতো মাতিব মাতে আৰু সেইটো কাৰণে মানুহৰ নিচিনা সি মাত মাতে কাৰণেই বা শিকোৱাখিনি সি মানে কাৰণে ভাটৌ চৰাইটো মোৰ আটাইতকৈ প্ৰিয় এতিয়া